হেল্ল' অঁ কি কৰিছে অঁ কেনেকুৱা খেতি বাতি অঁ অঁ এইবোৰ ৰোৱা চোৱা মৰা নাই খেতি পথাৰ বোলো নষ্ট নাই হোৱা অঁ আমাৰ এইফালেও এইবা ঢেৰ পানী ৰোৱা চোৱা মাৰি গোটেই আকৌ ৰুবলগীয়া হ'ল আপোনালোকৰ অঁ চবতে একেই তেতিয়া আপোনালোকৰ তাতো এনেকুৱা আমাৰ ইয়াতো এনেকুৱা আৰু এতিয়া ৰুই কৰি আজৰি নে কি অঁ পানী শুকাইছে আমাৰ ইয়াতহে শুকোৱা নাই আৰু কেইদিনমান লাগিব চাগৈ এতিয়া কি কৰিছে ঘৰতে আছে নে আমাফালেও ঢেৰ পানী অকল ৰোৱাহে অকল ৰোৱাহে হেৰি হৈছেনে বানপানীয়ে অইনো কিবা এইবোৰ বাম খেতি চাম খেতিও পানীয়ে নষ্ট কৰিলে আমাৰ এইফালে আকৌ অঁ হোৱা নাই হ'বহে আমাৰ এইফালে আকৌ ঢেৰ পানী নহয় বাম খেতিও নষ্ট হ'ল হ'ব তেতিয়াহ'লে